হেল্ল' হেল্ল'

হয় হয় কওক আছে এভেইলেবল আছে স্কুল ছাপ্লাইছ আছে আপোনাক কেনেকুৱা লাগিব পাব পাব আপোনাক কি কি লাগে মোক ডিছকাউণ্ট ষ্টেচনাৰীত কিমান পাব ষ্টেচনাৰীত সেই আপোনাৰ টেন পাৰ্চেণ্ট ডিছকাউণ্ট পাব ষ্টেচনাৰীত সাধাৰণতে সাধাৰণতে এম আৰ পি মতেই যায় কিন্তু হ'ব দিয়ক হ'ব হ'ব আপুনি মোক কৈ দিয়ক কি কি লাগিব সেইমতে ডিছকাউণ্ট দি দিম মই

অ' গে'মছ আছে গে'ম গে'মছ আছে বাচ্ছাৰ গে'মছ আছে বাচ্ছা জিগছ' পজলৰ গে'মছ আছে মোৰ তাত আৰু এবাকাছ আছে মোৰ তাত ছোৱালী স্পেচিয়েল ড'লছ হ'ব ড'লছ হ'ব গে'মছততো অ' গে'মছ নাই গে'মছত তেনেকৈ জেণ্ডাৰ নাহে আপোনাৰ গে'মছটো চবে ল'ব পাৰে সৰু বাচ্ছাৰ ভিতৰত বাকী টইজ হ'লে জেণ্ডাৰত আহি যাব টেন পাৰ্চেণ্ট টইজত আপুনি কিমান তেনেকুৱাই পাব ক'ৰবাত দুই তিনি পাৰ্চেণ্ট বেছি পাব বাৰ পাৰ্চেণ্ট তেৰ পাৰ্চেণ্ট হ'ব দিয়ক আপুনি যদি বেছিকৈ লয় মই কৰি দিম অ' আপুনি ষ্টেচনাৰীত একে পাব আপুনি ক'ব যেতিয়া লাগে মই ডেলিভাৰী কৰাই দিম আপোনাক বা আপুনি আহিলেই হ'ব